আমাৰ সংস্কৃতিত মহিলাৰ ঋতুস্ৰাৱক এক ঘিণ ভাৱেৰে প্ৰদৰ্শন কৰা হয় ঋতুস্ৰাৱৰ কেইদিন মহিলাকেইজন মহিলাকেইগৰা মহিলাগৰাকীক এক বিচিন্নভাৱেৰে বেলেগ এক জগত থাকিবলৈ দিয়া হয় সেইটো তেনেই সাধাৰণ ঘটনা ইয়াত সেই সময়ত তেখেতক পাকঘৰলে যাব দিয়া নহয় বা মন্দিৰত বা তেনেকুৱা ভাল সকাম নিকামত তেখেতক যোৱাৰ পৰা তেখেতক মনা কৰ হয় বঞ্চিত কৰা হয় আৰু মহিলাসকলৰ ঋতুস্ৰাৱৰ সময়ত ইমান নিয়ম নিয়ম সাধাৰণতে বহুতো মানি চলিব লগা হয় সেই সময়ত তেওঁলোকে যি টি ঠাইত বহিব নোৱাৰে আৰু মহিলাসকলে ঋতুস্ৰাৱৰ সময়ত ইমান নিয়ম নিয়ম সাধাৰণতে বহুতো মানি চলিবলগীয়া হয় সেইসময়ত তেওঁলোকে যি টি ঠাইত বহিব নোৱাৰে আৰু বয়সীয়াল লোক বা ডাঙৰ সন্মানীয় ব্যক্তিসকলৰ পৰা বিশেষকে সাধাৰণতে বিৰত থকা দেখা যায় তেওঁলোকৰ স্পৰ্শলৈ নাহে সেইসময়ত ঘৰৰ পুৰুষসকলে বা অন্যান্য অন্যান্য ব্যক্তিসকলে সেই মহিলাগৰাকীৰ হাতেৰে ৰন্ধা নাখায় আৰু তেখেতৰ তেখেতৰ হাতেৰে পানীটুপিও গ্ৰহণ নকৰে তেখেতক এক ঘিণ ভাৱেৰে চোৱা হয় আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু সুস্বাস্থ্যকৰ বিষয়ে বয়সীয়াল লোক বা ডাঙৰ সন্মানীয় ব্যক্তিসলৰ পৰা বিশেষকে সাধাৰণতে বিৰত থকা দেখা যায় তেওঁলোকৰ স্পৰ্শলৈ নাহে সেইসময়ত ঘৰত পুৰুষসকলে বা অন্যান্য সজাগতাৰ প্ৰয়োজন ইয়াত কাৰণ ভাৰতীয় সংস্কৃতিত মহিলাৰ ঋতুস্ৰাৱক এক সাধাৰণ ঘটনা বুলি পূৰ্বতে যদিও প্ৰদৰ্শিত কৰা হৈছিল কিন্তু বৰ্তমান তাৰ সম্পূৰ্ণ ওলোটা স্বৰূপটোহে দেখা পোৱা যায় কাৰণ আগতে ভাৰতীয় ভাৰতীয় গ্ৰন্থ বেদত লিখা আছে যে মহিলাসকলে সেইসময়ত শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল হৈ থাকে গতিকে তেওঁলোকক টান কামৰ পৰা পাক পাকশালীত যোৱাৰপৰা বা যি টি স্থানত বহাৰ পৰা বিৰত ৰখা হয় কাৰণ যি টি স্থানত বহুতো ব্যক্তি আহি পেলাই বহে আৰু তাৰপৰা বেক্টেৰিয়া সংক্ৰমণ হোৱাৰ সম্ভাৱনা থাকে আৰু তাৰোপৰি পাকশালীত পাকশালীত পাকশালীত কাম কৰিলে তেখেতৰ তেখেতৰ কষ্ট তেখেতৰ কষ্ট হোৱাৰ বাবে তেখেতক বিৰত ৰাখিব বিৰত ৰখাৰ বাবে সেইটো ব্যৱস্থা বান্ধি দিছিল কিন্তু বৰ্তমান সময়ত সেই ব্যৱস্থাটোক এক কুটিল মানসিকতাৰ ব্যক্তিসকলে সেই ব্যৱস্থাটোক সম্পূৰ্ণ ওলোটা কৰি পেলাই নাৰীগৰাকীক শাৰীৰিক মানসিকভাৱে অত্যাচাৰ কৰে আৰু তেওঁক সমাজৰ পৰা সেই সময়ত সমাজৰ পৰা সমাজৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা তেখেতক বঞ্চিত কৰি ৰখাৰহে এক পৰিকল্পনা চলি থাকে গতিকে এই ক্ষেত্ৰত সামাজিক সংস্কাৰৰ আৰু মহিলাৰ ঋতুস্ৰাৱৰ ওপৰত সামাজিক সংস্কাৰৰ বিশেষভাৱে বহুত প্ৰয়োজন আছে